হেল্ল' অ' শুনিছোঁ কওক অ' হয় ক'ৰ পৰা ক'লে আপুনি অ' কওকচোন অ' কি কি কিতাপ বাৰু অ' হয় কওকচোন অ' পাব নিশ্চয় অ' ডিস্কাউণ্ট দিয়া হৈছে কিন্তু সকলো কিতাপতে ডিস্কাউণ্টটো পোৱা নহ'ব আৰু ডিস্কাউণ্টটো বেছি দিনলৈ দিয়া হোৱা নাই আপুনি আহিবচোন বাৰু চাই যাবহি কি কি কিতাপ লাগে অ' ঠিক আছে আপুনি আহিব আৰু সপ্তাহত আমি মংগলবাৰ দিনটো বন্ধ থাকে আৰু বাকি দিনকেইটা খোলাই থাকে ৰাতিপুৱা দহ বজাৰ পৰা আপুনি পাঁচ বজালৈকে পাব ঠিক আছে ঠিক আছে ঠিক আছে আহিব